সঁচা কথা ক'বলৈ গ'লে সময়ৰ লগে লগে খেলৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে আমি সৰু থাকোঁতে যেনেকুৱা আমি খেল খেলিছিলোঁ আজিকালি ল'ৰা ছোৱালীবোৰ সেইবোৰ খেল খেলিবলৈ সময় ক'ত পায় ক'বলৈ গ'লে আজিকালি ল'ৰা ছোৱালীবোৰ স্কুলৰপৰা আহি মা তেওঁলোক ৰেষ্ট ল'বলগীয়া হয় বা তেওঁলোকৰ টিউশ্যন যাবলগীয়া হয় তেওঁলোকৰ খেলিবলৈ জেগা নাই আজিকালি ফিল্ড নাই আমি সৰু থাকোঁতে যে আমি খেলি স্কুলৰপৰা আহি ভাত পানী এমুঠি খাইহে লগে লগে দৌৰ মাৰিছিলোঁ ফিল্ডত খেলিবৰ কাৰণে ক্ৰিকেট হওক ফুটবল হওক যি খেলেই নহওক মানে আমি খেলিছিলোঁ তাত যথেষ্ট জেগাও আছিলে আমাৰ খেলিবৰ কাৰণে আমি ক্ৰিকেট খেল স্কুলৰপৰা আহি আমি খেলিবলৈ যাওঁ তিনিটা বজাত চাৰে তিনিটা বজাত যাওঁ মুঠতে পাঁচটা চাৰে পাঁচটা বাজি যায় ঘৰ নাহোঁ আমি তেতিয়া মাকে যায় ঘৰ আনিবৰ কাৰণে যে লৰ কেলে ঘৰলৈ অহা নাই দেখে যে আমি তাত ফিল্ডত খেলিয়ে আছোঁ আমি আজিৰ দিনত ক'বলৈ গ'লে ল'ৰা ছোৱালীবোৰে খেলিবলৈ প্লেইছে নাই ফিল্ডে নাই নেপায় খেলিবৰ কাৰণে ক'ত খেলিব চবতে বিল্ডিং ডাঙৰ ডাঙৰ বিল্ডিং ৰাস্তা পদূলি বনাই এই ফিল্ডবোৰ নাইকিয়া হৈছে আপোনাৰ ঘৰ ভিতৰত আবদ্ধ থাকিবলগা হয় তাৰ কাৰণে তেওঁলোকৰ তেওঁলোক বিভিন্ন ধৰণৰ হোম প্লে যেনে ধৰক আপোনাৰ ঘৰতে খেলিবলগীয়া হয় আজিকালি ল'ৰা ছোৱালী স্কুলৰপৰা আহিয়ে মানে খেলিবলৈ স্পেচ নাই মাকে কয় কৰাৰ পিছত তই শুই থাক বোলে এতিয়া সেই সময়ত কিয় ল'ৰাটো মোবাইল লৈ ব্যস্ত হৈ থাকে আমাৰ দিনত এই মোবাইলো নাছিলে আমি খেলিবলৈ যথেষ্ট ভাল পাইছিলোঁ আমি খেলিবলৈ জেগা পাইছিলোঁ ফুটবল খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ আমি তাৰপিছত আপোনাৰ কাবাডী খেল খেলিছিলোঁ আমি সমনীয়া হয়তো আমাৰ স্কুল ফিল্ডত আমাৰ আমাৰ স্কুল গাঁৱত আছিলে গাঁৱৰ স্কুলত আমাৰ ফিল্ড এখন আছিলে তাতে আমি কাবাডীও খেলিছিলোঁ আমি ডেইলি চাৰিটাৰপৰা পাঁচটা হওক তিনটা চাৰিটাৰ পৰা ছটা হওক মানে খেল খেলিছোঁ ল'ৰা হওক ছোৱালী হওক আমাৰ সমনীয়া সৈতে আমাৰ গাঁৱৰ ভিতৰতে আমি বহুত আনন্দ ফূৰ্তি কৰিছিলোঁ কিন্তু আজিৰ দিনত সেই ল'ৰা ছোৱালীবোৰো সেই খেল খেলিবৰ কাৰণেতো সময়ে নাই সাতটা আঠটা বজাত স্কুল যাব আৰু তিনিটা চাৰিটামানতে স্কুলৰপৰা ঘৰলৈ আহিব আহিয়ে ভাত পানী খাব শুই থাকিব তাতো বোলে টিউশ্যনলৈ যাওঁ তাৰপিছত আহিব মোবাইলটো লৈ বহি থাকিব এইবোৰ তেওঁলোকৰ বৰ্তমান সময় পৰিৱৰ্তন আপোনাৰ তেতিয়াৰ দিনৰ পৰিৱৰ্তন আৰু আজিৰ দিনৰ পৰিৱৰ্তনৰ প্ৰতি বহুত টফাত আছে আমি যিবোৰ খেলিছিলোঁ একদম অ'পেন খেলিছিলোঁ মানে ভাল খেলিছিলোঁ আজিৰ দিনৰ চব হৈ গ'ল কম্পিউটাৰ যুগ চব কম্পিউটাৰৰ খেল ধেমালিবোৰ তেওঁলোক বেছি খেলি থাকে হয়তো আগন্তুক দিনৰ আৰু পৰিৱৰ্তন হ'ব যিটো খেল আমি সামাজিকভাৱে খেলিছিলোঁ বা ভিতৰত ঘৰুৱা হিচাপে খেলিছিলোঁ সেই খেলটো আজিকালি এই গ্ৰামীণ এই গাঁৱৰ ভিতৰত যিবোৰ খেল আছিলে সেই খেলবোৰতো বৰ্তমানত নাইকিয়া হৈছে যি ধৰক কাবাডী খেলবোৰ আপোনাৰ আজিকালি ক'ত দেখিবলৈ পোৱা যায় আপোনাৰ আমি টি ভিতহে চাওঁ যিটো আমাৰ প্ৰেক্টিকেল যিবোৰ আমি নিজে খেলিছিলোঁ খেলবোৰ আজি সেই খেলবোৰ ল'ৰা ছোৱালীয়ে খেলিবলৈ নাপায় আজিকালি পৰিৱৰ্তন আজিৰ দিনৰ আৰু ধৰি লওক এই পৰিৱৰ্তনটো আগলৈ আৰু উন্নত হ'ব যিবোৰ খেল বা আৰু আগলৈ যাব যিবোৰ খেলবোৰ আজিৰ দৰে এই ৰাজ্যিক পৰ্যায় হওক বা আন্তঃৰাষ্ট্ৰীয় হওক খেলবোৰ খেলি থাকিব তেনেকুৱা আৰু আগলৈ উন্নতি হৈ গৈ থাকিব